ভাৰতৰ ফেচনৰ বিষয়ে ধৰক পশ্চিমীয়া সভ্যতা আহিছে নহা বুলি নকওঁ কাৰণ আজিকালি আগতে যিটো আমাৰ ধৰক ভাৰতীয় সাজপাৰ আছিল বা ধৰক মেখেলা চাদৰ বা মতা মানুহবিলাকে ধুতি পাঞ্জাৱী চাৰ্ট এনেকৈ পিন্ধিব লাগিছিল কিন্তু আজিকালি যিটো মানে যুগ হৈছে যুগৰ পৰিবৰ্তন হৈছে যুগৰ লগে লগে ধৰক কাপোৰৰো কিছুমান পৰিবৰ্তন হৈছে এতিয়া ধৰক মাইকী মানুহ এগৰাকীয়ে চাকৰি কৰে আগতে খুব কম মাইকী মানুহে বা ছোৱালীবিলাকে চাকৰি কৰিছিল আজিকালিতো সমানে সমানে গৈছে আৰু তেওঁলোকে যেতিয়া চাকৰি কৰিবলৈ যায় বা গাড়ীখন চলাই যায় স্কুটিখন চলাই যায় তো তেতিয়া মানে কি হয় আপোনাৰ মেখেলা চাদৰযোৰ পিন্ধি চলাবলৈ যথেষ্ট অসুবিধা সন্মুখীন হয় গতিকে তেওঁ চুইজাৰ বা কাপোৰ লং পেন হওক বা জিঞ্চ পেন পিন্ধিবলৈ বাধ্য হয় তেতিয়া মানে তেওঁ কমফৰ্টেবুল ফিল কৰে গতিকে লৈ সেইটো সুবিধাৰপৰা চাবলৈ গ'লে আমাৰ পশ্চিমীয়া সভ্যতা আহিছে কিন্তু হ'লও সুবিধা হৈছে যথেষ্টখিনি গতিকেলৈ আৰু আজিকালি আৰু আমাৰ ইয়াত চব জেগাতে মলবিলাক আহি গ'ল কাপোৰবিলাক তেনেকুৱা ধৰণৰ কাপোৰ আপোনাৰ মলবিলাকতে পোৱা যায় প্ৰায় দোকানবিলাকতো পোৱা যায় গতিকেলৈ এইটো পশ্চিমীয়া সভ্যতা বুলি আহিছে বুলিও মই নকওঁ বা অহাৰ কাৰণে অসুবিধা বুলিও নকওঁ দুইটাই হৈছে কিন্তু আমাৰ আগৰ যিবিলাক মূগা কাপোৰ বা পাটৰ কাপোৰ আজিকালি মানুহে বা মহিলাসকলে বা আমাৰ পুৰুষসকলে ধুতি পাঞ্জাৱী পিন্ধাটো প্ৰায়েই দেখা নাযায় বুলিয়ে ক'ব লাগিব কাৰণ বিহুৰদিনা বা কিবা অনুষ্ঠান বা কাৰোবাৰ সকাম হৈছে তেতিয়াহে পিন্ধা দেখা যায়